ভ্ৰমণৰ সময়ত যিহেতু পাইছোঁ মানে এনেকুৱা কিছুমান সাংস্কৃতিক আঘাত কাৰণ ভ্ৰমণ কৰিবলৈ গৈ মানে এনেকুৱা কিছুমান বা জেগাত মানে হেৰি সোমাবলৈ বিচাৰোঁ মানে এনেকুৱা সাংস্কৃতিক ধৰক কিবা এটা হৈ আছে তাত সোমাবলৈ বিচাৰোঁ কিন্তু আমাক কিছুমান মানুহে মানে সোমাবলৈ অলপ মানে বাধা দিয়া নিচিনাই কৰে মানে কাৰণ আমাৰ নিচিনা মানুহ যেন তাত সোমাবই নোৱাৰিম মানে কিয় সোমাব নোৱাৰিম মানে আমাৰ আমি মানুহ নহয় নেকি আমিওতো মানুহ একে মানুহটো চব একেই চবইতো সেইবিলাক মানে অধিকাৰ আছে চবতে সোমাব পৰা সত্ৰাবিলাকত পতককৈ মহিলা সোমাব নোৱাৰে বাৰু চব সত্ৰতে যিহেতু দক্ষিণপাট সত্ৰতে মানে আগৰ মানে মহিলা সোমোৱাতো নিষেধ আছিলে ৰাস বা কিবাকিবি এনেকৈ তেনেকৈ সেইবিলাকত আমি মানে আঘাত পালেও বা আঘাত পোৱা বুলি নাভাবোঁ কিন্তু কিছুমান সাংস্কৃতিক হেৰিয়ত মানে সোমাব বিচাৰিলে কিছুমানে মানে আমাক নিজ জাতি বুলি মানে আমাক মানে অকণমান হেৰি কৰে আৰু মানে অৱহেলা কৰে মানে সেইটোতো অৱহেলা কৰিব নালাগে কাৰণ আমিও মানুহেই মানে তেনেকৈ মানে আমি কিছুমান মানে পাইছোঁ আঘাত মানে সেইটো আঘাত আমাৰ দিব নালাগে কাৰণ চব মানুহেই আজিকালি চব জাতি একেই মানে চব জাতি একেই হৈ পৰিছে সেইটো কাৰণে কোনোও কাকো মানে আঘাত দিব নালাগে সেইটোকাৰণে মানে সেইবিলাক মানে ভাল নালাগে য'ত ত'ত গ'লে মানে তেনেকুৱা কৰিলে মানে আমাৰ নিজৰে মনবিলাক ভাল নালাগে তেনেকুৱা এটা আঘাত দিব নালাগে গ'লে ক'ৰবাত গ'লে কিবা এটা চালে মেলিলে আমাক যদি ভালকৈ সেইটো সাংস্কৃতিক হেৰিয়ত যদি আমাক সোমাবলৈ মিনিবলৈ দিয়ে বা আমাৰ মনটোও ভাল লাগিলে সাংস্কৃতিক হেৰিটো আমাৰ চাইয়ো ভাল লাগিলে কিন্তু কিবা এটা অৱহেলা কৰে মানে আমাৰ মনতে বহুত মানে বেয়াও লাগে কিয় আমাক এনেকুৱা আঘাত দিছে কি আমি মানুহ নহয় নেকি আমাক এনেকুৱা আঘাত দি দিছে যে চবটো সমান মানুহেই কাৰণ আমাৰ টকা পইচা নহ'ব পাৰে আমিতো মানুহেই সেই টকা পইচাইতো মানুহ চব যথেষ্ট নহয় মানুহ আমি মানুহে যেতিয়া আমাৰ আমাৰো সেইবিলাক মানে সোমাব পৰা আমাৰ অধিকাৰটো আছে সেই তেনেকৈয়ে আৰু মানে